আমি আহিন কাতিত তাৰমানে ভাৰত ভ্ৰমণ কৰবা গেলো ভাৰত ভ্ৰমণ কৰবা গেলি আমাৰ চেঙাৰ আছে নগাঁৱৰ আছে সৰ্থেবাৰীৰ আছে এনেকৈ আপোনাৰ বৰপেটাৰো আছে এনেকৈ বহুত মানুহ ধৰক এখন বাছত আমি গলোঁ বাছখনো হৈছে গতিকে সিমান আৰু ভাল নহয় আৰু কোনোৰকম যাব পাৰি যাই আমি ভ্ৰমণ কৰিলোঁ আপোনাৰ এনেকৈ লৈ হেৰি আৰু বিহাৰ বিহাৰ পাৰ হৈ আৰু তাৰে আগত কিবা আৰু জেগা সোধা আছিল নাপাহিলোৱে লক্ষণ দুৱাৰ লক্ষণ দুৱাৰ ভাৰত ভ্ৰমণ কৰি কৰি এনেকৈ ঘূৰি ঘূৰি আপোনাৰ এই অযোধ্যা পুৰী গলোঁ অযোধ্যা পুৰী যাই আপোনাৰ তাৰপিছত হৰিদ্বাৰ গলোঁ হৰিদ্বাৰ তাতে আমাৰ গাড়ীখন এনে এনে কাৰণত অলপ মানে বেয়া হ'ল বেয়া হোৱাৰ পিছত তাতে ভাল কৰলাক ভাল কৰি আমি পুৰী আমি দেখা নাপালোঁ আহি বিহাৰত আহিলোঁ বিহাৰত তাতে থাকি বিহাৰত তাৰমানে একজন ডকাইতে আহি আমাৰ গাড়ীত সৰকি আমাৰ দম দিছিল দম দিয়াৰ পিছত আমাৰতো গোটেই গাড়ীখনৰ মানুহৰে ভয় লাগি গৈছিল তাৰ পাছত আমি লগে লগে পুলিচৰ আশ্ৰয় ললোঁ পুলিচ আহিল তেওঁ বাছৰ পৰা ওলাই গুচি গ'ল তাৰপিছত গাড়ীখন এনে জেগাত বেয়া হ'ল গাড়ীখন তাৰমানে ভাল নহয় আমি কিছুমান মানুহ বেলেগ বেলেগ হেৰিত গুচি আহিলোঁ তাৰমানে যায়ে নিছিল সেই মানুহজনো বদমাছ আছিল তেওঁৰ পইচা পাতি গোটেই দিছে তেওঁ নেদা বুলি মানে গাড়ীখনত বহুত মানে হেৰি কৰলাক গতিকে আমি বিপদত পৰিলোঁ বিপদত পৰাৰ সন্মুখত তেওঁ আমাক এনে এনেকৈ শাস্তি দিলাক আমি তাৰপিছত আমি আমাৰ যাত্ৰীৰ লগতে তেওঁ কাজিয়া কৰলাক কাজিয়া কৰাৰ পিছত আমি ঘৰে ঘৰে আমি গুচি আহিলোঁ তাৰপিছত আমি আৰু আৰু যোৱা নহ'ল আৰু